মোৰ লগত পুৰণি ফটোসমূহৰ হাৰ্ড কপি আছে আগতে ইস্কুলত লগৰবোৰৰ লগত মৰা ফটো এছকাচন যাওঁতে তেতিয়া মৰা ফটো খেল ধেমালি হওঁতে বহুত পুৰস্কাৰ পাইছিলোঁ পুৰস্কাৰ পাওঁতে মৰা ফটো তাৰপিছত ঘৰত থাকোতেও মা দেউতাহঁতৰ লগত একে লগতে মৰা ফটো আছে সেই ফটোবোৰ আগৰ নিচিনা মানে এতিয়াৰ ডিজিটেল ফটোৰ নিচিনা হ'ব নোৱাৰে এতিয়া ফটো চটো মাৰিলে ধুনীয়া কেমেৰা বা ফোনত মৰা হয় ফটোবোৰ এতিয়া অলপ ধুনীয়া ধুনীয়াকে উঠে কিন্তু তেতিয়াৰ ফটোবোৰ সেনেকুৱা নাই যিকোনো আগৰ কেমেৰাবোৰ ইমান ভালো নাছিলে সেইটো কাৰণে ফটোবোৰ ইমান চফাকেও নাহে তাৰপিছত পুৰণি ফটোবোৰৰ লগত মানে বহুত ইস্মৃতি জড়িত হৈ আছে যেনে ধৰি লওক আগতে সৰু থাকোঁতে খেল ধেমালি খেলোতে মৰা ফটো এতিয়া সেই ফটোবোৰ চালে মানে মনত পৰে সেই সময়টোতো এতিয়া আকৌ ঘূৰাই পোৱা নেযায় আৰু ধৰি লওক সৰুতে যেতিয়া এছকাচন গৈছিলোঁ স্কুলৰ পৰা এছকাচন যাওঁতেও যোনটো ফূৰ্তি আছিলে সেই ফটোবোৰ চালে সেই ইস্মৃতিবোৰ মনত পৰে কিন্তু এতিয়া যদিও ক'ৰবাত পিকনিক যোৱা হয় তেতিয়াহ'লে মানে সেই আগৰ লগৰবোৰৰ লগত যোনটো ফূৰ্তি পাইছিলোঁ সেই ফূৰ্তিটো এতিয়া বিচাৰি পোৱা নাযায়